হেল্ল' জমেট' ছাৰ্ভিছ অঁ যোৱা বুধবাৰে মই আপোনালোকৰ তাত মোৰ ফাংশ্যনৰ বাবে যি ফুড ডেলিভাৰী দিছিলোঁ সেইখিনি আপোনালোকৰ টাইমমতে মোৰ পাৰ্টিত পোৱাৰ বাবে আৰু ইমান সুন্দৰভাৱে আপোনালোকৰ মানে খাদ্য খাদ্য সম্ভাৰখিনি বহুত সুন্দৰ সেই গতিকে মোৰ পাৰ্টিৰ মানে চবেই সকলোৱে মানে খাই খুব ভাল পালে আৰু সেইবাবে মই আপোনালোকক মানে বহুত ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ ওচৰ পাঁজৰৰ যিমান সকলো মানুহকে কৈছোঁ যে জ'মেটত অৰ্ডাৰ দিব ইয়াৰ ফুড ডেলিভাৰী বহুত ভাল সময়মতে পায়হি আৰু কোনো অসুবিধা নহয় গতিকে কিবা যদি আপোনালোকে পাৰ্টি চাৰ্টি আয়োজন কৰে জ'মেটতে অৰ্ডাৰ দিব ভাল পাব